মই এডুকেশ্যন লোনৰ বিষয়ে কিছু জানোঁ মই এবাৰ এডুকেশ্যন লোন ল'বও গৈছিলোঁ বেংকত কিন্তু এডুকেশ্যন লোৱাৰ বিনিময়ত বহুতো তথ্য বেংকে বিচাৰে মানে কি এডুকেশ্যন লোন কিহৰ কাৰণে লোৱা হয় তাৰ পিছত কোন ইনষ্টিটিউটত এডমিছন লোৱা হয় তাৰ ফটো নাইবা নিজৰ ব্যক্তিগত যিবিলাক ডকুমেন্ট আছে সেইবিলাক জমা দিব লগা হয় আৰু কিমান পৰিমাণৰ লোৱা হয় নাইবা কিহৰ কাৰণে লোৱা হৈছে ক'ত এডমিছন লৈছে সেইবিলাক ৰিচিপ্ট আদি সকলোবিলাক বেংকত জমা দিব লগা হয় মোৰ মোৰ চিনাকী দুজন মানে লৈছে কিন্তু মই ল'ব পৰা নাই মই ল'ব গৈছিলোঁ যদিও মই ল'ব নোৱাৰিলোঁ আৰু সেইকাৰণে এডুকেশ্যন লোনটো যেতিয়া দিয়া হয় তেতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকীৰ এগেইনষ্টত মাক দেউতাকে সেইটো পৰিশোধ কৰিব লগা হয় আৰু যদি মাক দেউতাকে অপাৰগ হয় দিবলৈ অপাৰগ হয় তেতিয়া ল'ৰাটো বা ছোৱালীজনী যেতিয়া এষ্টাব্লিছড হয় এষ্টাব্লিছডৰ সময়ত এইটোত তেওঁৰ যিখিনি ইনকাম হয় মাহিলি ইনকাম তাৰ পৰা এডুকেশ্যন লোনৰ যিটো কিস্তি সেই কিস্তিটো মাৰা হয়